হেল্ল' অঁ দাদা মই পানীতোলাৰপৰা কৈছিলোঁ আপোনাৰ কেবখন মই অথনি বুক কৰিছিলোঁ পানী পানীতোলালৈ মানে আপুনি এতিয়া পানীতোলালৈ আহিব নালাগে মই লগৰ এগৰাকীৰ লগতে অলপ আগুৱাই আহিলোঁ সেয়ে আপুনি কেঁকুৰিৰপৰা মোক লৈ লৈ গ'লেই হ'ব সেইকাৰণে মই আপোনাক ফোন কৰি জনাই দিলোঁ কথাষাৰ